মই কেতিয়াবা ৰে ৰেচিপিসমূহ হুবহু অনুসৰণ কৰোঁ যেতিয়া সেই ৰেচিপিসমূহ প্ৰস্তুত কৰোঁতে ব্যৱহৃত সামগ্ৰীসমূহ সহজতে বজাৰ বা দোকানত পোৱা যায় কিন্তু কোনো কোনো সময়ত বহুতো অসুবিধাৰ সৃষ্টি হয় যেতিয়া অসু ৰেচিপিসমূহ ৰন্ধা হয় এতিয়া তাত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী সহজতে বজাৰ বা দোকানত পোৱা নাযায় সেই সময়ছোৱাত মই তাৰ বিকল্প সামগ্ৰী ব্যৱহাৰ কৰোঁ যদিও সেই সামগ্ৰীসমূহ হুবহু ব্যৱহাৰ কৰাত ব্যৰ্থ হওঁ আৰু আজিকালি ৰেচিপিসমূহ মানুহে বিভিন্ন ধৰণেৰে প্ৰস্তুত কৰে আৰু সেই প্ৰস্তুতকৰণত বহুতো সামগ্ৰী দিয়া হয় সেই সামগ্ৰীসমূহ আজিকালি সকলো সকলো পৰিয়ালতে বিভিন্ন ৰোগী দেখা যায় সেই ৰোগীসমূহৰ ক্ষেত্ৰত অপকাৰী হয় সেই অপকাৰী নহ'বৰ কাৰণে তাত কিছুমান সামগ্ৰী দূৰ কৰা হয় সেইধৰণে মই ৰেচিপিসমূহ প্ৰস্তুত কৰোঁ আৰু যদিও সেই সামগ্ৰীসমূহ তাত প্ৰস্তুত দিয়া নহয় কিন্তু সেই ৰেচিপিটো খাবৰ বাবে ইমানো বেয়া নহয় আৰু তৃপ্তিদায়কেই হয় আৰু তেওঁলোকেও খাই ভাল পায়